পূজাৰ সময়ত মানে আমি বিশেষকে আমি শংকৰী মানুহ বৈষ্ণৱ পন্থীৰ মানুহ গতিকে আমাৰ খোল তাল আমি এইবিলাক ব্যৱহাৰ কৰোঁ মানে খোল প্ৰসংগ হয় আমাৰ সত্ৰীয়া যিহেতু পৰিৱেশ আছে আমাৰ ঘৰত আমি নাম গোৱাৰ আগত আমাৰ খোল প্ৰসংগ হয় তাৰপিছত গীত মাত এইবিলাক হৈ পেলাই নাম হ'ব তাৰপিছত আশীৰ্বাদ দিয়া পদ্ধতি আমাৰ অকণ অন্যান্যবিলাকতকৈ অকণমান বেলেগ আশীৰ্বাদ হয় দিয়ে মানে মংগলৰ কাৰণে তেনেকুৱা আৰু সেই নাম আমি কিহৰ কাৰণে পাতোঁ কেতিয়াবা কিছুমান সকাম আৰু কেতিয়াবা কিষ্কাম থাকে তাৰমানে উদ্দেশ্য থকা কিছুমান আৰু উদ্দেশ্য নোহোৱাকে আমি কিছুমান তিথি পৰ্ব এইবিলাক আমি পালন কৰোঁ তেনেকুৱাবিলাক সকাম হেৰি আৰু নিষ্কাম মানে আমি একো কামনা নকৰাকেও কেতিয়াবা আমি পূজা পাতল কৰোঁ বা বিহু সংক্ৰান্তিত এইবিলাক শৰাই দিয়া হয় আৰু সেই পূজা কৰিবলৈ আমি শৰাই সত্ৰত শৰাই সজোৱা হয় এই শৰাই সজাবলৈ আমি আকৌ বিশেষ ধৰণৰ পাত কলপাত আমি ব্যৱহাৰ কৰোঁ শৰাইখন সজাবলৈ কলপাতখন আকৌ ওপৰত ফুল কটাকে ধুনীয়াকে কাটি এইবিলাক তলে ওপৰে শৰাই তলে ওপৰে কলপাত দিয়া হয় আৰু অধিকাৰ নিৰ্দিষ্ট আসনত বহা থাকে তেখেতসকলকো শৰাইত প্ৰসাদ বিতৰণ কৰোঁতে অধিকাৰক প্ৰথমে দিয়ে প্ৰসাদ শৰাইত দিয়ে তেখেতক বা তেনেকে মান্যা অনুসৰি ব্যক্তিসকলক তেনেকে প্ৰসাদ দিয়ে তাৰপিছত সমজুৱাকে সকলোকে দিয়ে এইবিলাকেই পদ্ধতি আমাৰ সত্ৰীয়া পৰম্পৰাত পালন কৰি অহা হয় আৰু